আমি মহিলাসকলে বা চিলাই বা গোঁঠাৰ কামটো মানে গোঁঠাতকে আমি চিলাই কামটো বেছি ভাল পাওঁ গোঁঠাটো মানে অলপ আমি জনাত মানে অলপ কঠিন নিচনা লাগে জনাখিনি জানে কিন্তু আমি ইমান ভালকে নেজানো গোঁঠা টাইমটোত আমি মানে বেজি লাগিব আৰু মানে কিবা কিবি লাগে সূতা লাগে ডাঙৰ ঊলৰ মানে চিলাইটোত তেনেকুৱা নহয় মানে সৰু গুলি লৈ আমি চিলাব পাৰোঁ বা এক দুঘণ্টাতে আমি চিলাই কমপ্লিট কৰি দিব পাৰোঁ কিন্তু গোঁঠাটোত তেনেকৈ মানে বহুত সময় লাগে গাঁঠিব মানে গাঁঠনি কৰি থাকোঁতেই মানে সেইকাৰণে আমি মানে চিলাইটো বেছি ভাল পাওঁ আৰু চিলাই এই ব্লাউজ এটা চিলোৱা বা এই কাপোৰ এখন চিলোৱা আমি বা মেখেলাখন চিলাব আমাৰ পাঁচ মিনিট নালাগে সময় আমি পাঁচ মিনিটতে আমি মেখেলাখন বা চাদৰখন চিলাই কমপ্লিট কৰি দিব পাৰোঁ আমি সেইকাৰণে মানে বেছি চিলাইটো ভাল পাওঁ চিলাইটোৰ কাৰণে আমি বেছি পচন্দ কৰোঁ সেইকাৰণে আমি চিলাইটোত মানে বেছি ব্যস্ত হৈ থাকোঁ চিলাইটোত আমি বেছি বুলিও নালাগে দুযোৰ এযোৰ কাপোৰ চিলাই শেষ কৰি দিব পাৰোঁ আমি তেনেকৈ আৰু আমি চিলাই কামটো কৰোঁ চিলাইটোত একে ঠাইতে বহি চিলাই থাকিব লাগে আমি ইফালে ইফালেকৈ হ'লেও গাঁঠিব পাৰে কিন্তু তথাপিও আমি চিলাইটোৱে বেছি পচন্দ কৰোঁ চিলাই আমি মই চিলাইটো বহুত ভাল পাওঁ চিলাই মানে কাপোৰ চিলোৱা বুলি ক'লে আৰু কাপোৰতে মানে কাপোৰ চিলোৱা এই বা ব্লাউজ চিলোৱাত ব্লাউজ চিলাওঁতে অলপ টাইম লাগে দুই এঘণ্টা টাইমত মানে কমপ্লিট হৈ যায় কাপোৰযোৰ লগত মানে দহি কিবা তেনেকৈ কাপোৰ চিলোৱা তেনেকুৱা আৰু গঁঠা কামটো মানে ঊলৰ লগত হয়তো আমিতো মান মই মানে প পতকে ইমান গাঁঠিয়াটোত ব্যস্ত সেইকাৰণে মানে চিলাইটো বেছি ব্যস্ত হৈ থাকোঁ